বজাৰৰপৰা কিনি আমাৰ বস্তুৱে ফল ফলমূলে আমাৰ শৰীৰত অপকাৰ কৰিব বুলি মই ভাবোঁ কাৰণ বহু জেগাৰ বহুত ফলমূল আমি খাওঁ কিন্তু এইবিলাকত বহু নানা ধৰণৰ নানা ধৰণৰ সাৰ দৰব কিবাকিবি দি সেইবিলাক কৰে খাওঁতে কেতিয়াবা গেছ হয় কেতিয়াবা তোমাৰ পেটত আভোক আভোক হয় কাৰণ সেইবিলাক হৈছে সাৰ দিয়া বস্তু সেইবিলাক খালে আমাৰ স্বাস্থ্যৰ কাৰণে অলপ হানিকাৰক পেট চলা পেট চলিবও পাৰে কাৰণ এইবিলাক খাদ্য ক'ৰপৰা আহিছে কোনে প্ৰস্তুত কৰিছে কোনো ঠিক নাইকিয়া বস্তু আমি কিনিছোঁ খাইছোঁ কিন্তু সেইবিলাকৰপৰা বহুত আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক আৰু কিছুমান বেমাৰ হৈছে এইবিলাক ফলমূলৰপৰাই হৈছে ডাক্তৰেও কিছুমান বেমাৰ ধৰিব নোৱাৰে আজি এটা ফল আনি ঘৰত থলোঁ কাইলৈ ৰাতিপুৱালৈ দেখিছোঁ গেলি গৈছে পকি গৈছে সেইবিলাক সাৰৰ কাৰণেই হৈছে আমি চিনি নোপোৱাত আনিছোঁ ভাল দেখিছোঁ খাইছোঁ সেইবিলাক ক'ৰপৰা আহিছে কেনেকৈ তৈয়াৰী হৈছে আমিতো দেখা নাই সেইবিলাক আমি আনি খাইছোঁ ল'ৰা ছোৱালীক খুৱাইছোঁ ঘৰৰ সকলোৱে খাইছোঁ ভাল বুলি খাইছোঁ কিন্তু সেইবিলাকে অলপ স্বাস্থ্য আমাৰ হানি কৰিছে সেইবিলাক বস্তু খোৱাৰ আগত ভালকৈ চাইচিতি ধুই পখালি আমি খাব লাগে খাইছোঁ তেওঁ সেইবিলাকৰপৰা আমি কিছুমান বেমাৰৰ মুখামুখি হৈছোঁ ফলটো খোৱাৰ পাছতে কেতিয়াবা গেছ হ'ব কেতিয়াবা পেটেই বিষাব কেতিয়াবা পেটটো ফুলিয়েই থাকে কিন্তু এইবিলাক ফলমূলত নানা ধৰণৰ নানা সাৰ জাবৰ মেডিচিন এইবিলাক দিছে আমি ভাল বুলিয়েই খাইছোঁ কিন্তু এইবিলাকৰপৰা আমাৰ অপকাৰ হৈছে